মই কি কি কাৰ্য্যসূচীত গীত গাঁও বুলি ক'বলৈ গ'লে তেনেকুৱা নিৰ্দিষ্ট কাৰ্য্যসূচী বুলি নহয় এতিয়া কেতিয়াবা গাঁৱত বিহু সন্মিলন পাতিলে তাৰ বহাগী মেলা পাতিলে মানে বিহু গীত গাই ভাল লাগে গাঁও মনটো গাঁও গাঁও লাগি থাকে আৰু যেতিয়া আপোনাৰ গীত এটা গাই থাকিলে ৰাইজে যেতিয়া আপোনাৰ সমৰ্থন কৰে হাত তালি বজায় তেতিয়াতো মনটো আৰু এটা ভাল লাগে এনেই আৰু ভাল লাগে এনেই গীত গাই ভাল পাওঁ তাতে যদি ৰাইজেও সমৰ্থন সমৰ্থন কৰে তেতিয়াতো আৰু কোনে পাৰে ইটোৰ পিছত সিটো গীত আৰু গায়েই থাকিবলৈ মন যায় আক' ঠিক তেনেকৈ ৰাভা দিৱসত ৰাভা সংগীত কেতিয়াবা কিবাকিবি অনুষ্ঠান প্ৰতিষ্ঠান পাতিলে মানে সমাবেত সংগীত গাওঁ তাৰপৰা আকৌ জ্যোতি সংগীত আদি গীত গাই ভাল পাওঁ কাৰণে গাওঁ আৰু তেনেকুৱা অনুষ্ঠান বিলাকত আকৌ কেতিয়াবা নামঘৰত কিবা অনুষ্ঠান পাতিলে মানে বৰগীত আকৌ আপোনাৰ নেগেৰা নাম তেনেকৈ সেইবিলাক আৰু গাঁৱৰ নামঘৰত আৰু মহিলা সকলৰ লগত তেনেকুৱা গীতবিলাক গাই ভাল লাগে আৰু বিহুগীত বুলি ক'বলৈ গ'লে পুৰণা বিহুগীতবিলাক গাই বেছি ভাল পাওঁ আজিকালি বিহু গানবিলাক ইমান সেইবিলাকত ইমান ৰাপ নাই ত' আগৰ যিবিলাক বিহু গীত সেইবিলাকৰ মাদকতাটোৱেই বেলেগ আৰু সেইবিলাক সেইবিলাকেই আৰু কোনো নিৰ্দিষ্ট কাৰ্যসূচীত বুলি কথা নাই আৰু সিমানে